মই সঁচাকৈয়ে মাছ ধৰি ধৰি ভাল পাওঁ ধৰিবলৈ যাওঁ আমাৰ ইয়াতে ওচৰতে ঘৰৰ কাষতে এটা পুখুৰী আছে সেইটো অকণমান ৰাজহুৱাই পুখুৰীটো সেই পুখুৰীটোতে কেতিয়াবা যেতিয়া মাঘ ফাগুনমহীয়া পানী অকণমান শুকায় তেতিয়া তাত আমাৰ মাছো যথেষ্ট থাকে পুখুৰীটোত আৰু সকলো ৰাইজ মিলি কেতিয়াবা মাছ ধৰিবলৈও আহে এদিন তেনেকুৱাতে হ'ল মাছ মাৰিবলৈ আহিলে বোলে পুখুৰীটোত আমি কি মাছ আছে ধৰোঁগৈ তেতিয়া মই বোলো নহয় ময়ো যাওঁচোন পাওঁ বা কিবা এটা কিন্তু ডাঙৰ যে মাছ বা কিবা এটা পাম বুলি অকণো আশা কৰা নাছিলোঁ তথাপিতো গৈছোঁ আৰু ঘৰতে মোৰ জুলুকি এটা আছিলে জুলুকিটোকে লৈ পেলাই মাছ ধৰোঁগৈ বুলি মানুহৰ ৰাইজৰ লগতে ওলাই গ'লোঁ তাৰপিছতে পানীত নামিলোঁ পানীত নামাৰ পিছত সকলো ৰাইজে মাছ ধৰিছে আৰু কোনোবাই জাকৈ জাল জুলুকি পল যি পাইছে তেনেকৈ তেওঁলোকে মাছ ধৰাত লাগি গ'ল ময়ো তেনেকৈ মাছ ধৰিছোঁ আৰু তেনেকুৱাতে এটা মাছ মানে মোৰ জুলুকিত পৰা নিচিনা লাগিলে মাছটো মানে মই এতিয়া ধৰিব পৰা নাই কি হ'ব কি নহ'ব অকণমান শব্দও কৰিছে মাছটোৱে মানে জুলুকিটোৰ ভিতৰত সোমোৱাই লৈ পেলাই তাপা ভাবিলোঁ হাতখন বায়ে চাওঁ হাতখন বাই চাওঁ নে নাচাওঁ এইবুলি কৈ ভাবি পেলাই লগে লগে অকণমান ৰৈ লৈ পেলাই ভাবিলোঁ নাই হাতখন বায়ে চাওঁ হাতখন বাই চাই পেলাই পালোঁ যে অ' মাছ এটা আছে কি মাছ জানো এতিয়া ধৰিব পৰা নাই তথাপিতো যু যুঁজি বাগি মাছটো ধৰিলোঁ মাছটো মই এনেকৈ অকণমান সৰু মানে শ'ল মাছ এটাকে পালোঁ পুখুৰীটোত আছে আমাৰ শ'ল মাছ আছিলে শ'ল মাছ আছে শিঙি মাছ মাগুৰ মাছ এনেকৈ গৰৈ মাছ আছে তাৰপিছতে যেনে তেনে মাছটো মানে ধৰিব পৰা নাই যদিও যে জোৰ জবচ কৰি যেন তেন যেনতেন কৰি ধৰিলোঁ ধৰি লৈ পেলাই আনি লৈ চালোঁ যে অ' আজি সঁচাকৈ এটা বৰ ধুনীয়াকৈ মাছ এটা ধৰিব পাৰিলোঁ মই তাপা মাছটো মানে ধৰি মনত ভালো লাগিছে ভবাও নাছিলোঁ মাছ এটা এনেকৈ ক'ত পাম যে মাছটো ধৰি বহুত ভাল লাগিলে মোৰ অভিজ্ঞতাও হ'ল সৰু সৰু মাছে প্ৰায় ধৰোঁ জুলুকিতনো কি মাছ পায় জুলুকিত সদায় মানে লাড়ু দিয়াহে হয় লাড়ু দিলেনো কি আৰু সৰু পুঠি পুঠি দৰিকণা খলিহনা এইবিলাকহে পোৱা যায় কিন্তু মই যে এটা মাছ ধৰিব পাৰিলোঁ শ'ল মাছ এটা বেছি নহয় আধা কেজি ডেৰ কেজিমানো নহয়গৈ আৰু তেনেকুৱা মাছে যে ধৰিব পাৰিলোঁ মোৰ ভালো লাগিলে মোৰ অনুভৱ প্ৰথমে ভয় খাইছিলোঁ পাৰিম নে নোৱাৰিম কি মাছ বা উঠিলে মোৰ জুলুকিটোত সোমালে তথাপিতো মই আজি মোৰ নিজৰ মনৰ অনুভৱ শ্বেয়াৰ কৰিলোঁ মাছটো ধৰি বহুত ভাল লাগিলে